আচলতে জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা ডিঙিৰ চৰচৰনি ভাল কৰাৰ কাৰণে বস্তুখিনি আচলতে বহুত আগৰ পৰাই চলি অহা সবৰে মুখে মুখে তাৰে কিছু সাল সলনি হৈছে কালক্ৰমত যেনেকৈ নৰমেলি ঘৰত সবৰে ঘৰত তুলসিৰ পাত থাকে তুলসিৰ পাত মৌ একেলগে মিক্স কৰি আৰু অলপ আদা তাতে পুৰি দিয়ে আদা আদা চকলা কৰি কাটি অকণমান পুৰি দিয়ে পুৰি সেইখিনি একেলগে মিক্স কৰে আচলতে ৰেতি কিবাহে কয় এইখনৰ নাম বতন বুলি কয় আমাৰ ঘৰত আৰু এনে নাউৰা হেন দেখি বস্তুখন নাউৰাখনত বতি একেলগে খাব দিয়ে ৰাতি শোৱাৰ আগতে মেইনলি যাতে পাছত আৰু কথা ক'ব লগা নহয় আৰু ৰাতি উঠা ৰাতিপুৱা শুই উঠোঁতে আদা আৰু নেমু দিয়া একাপ চাহ তাৰে লগত অলপমান মৌ দি দিয়ে লাল চাহ বেলেগ নহয় আৰু তাৰে লগতে আৰু কিছুমান বন দৰৱ আছে যিখিনি আজিকালি বজাৰতে আচলতে ঘৰুৱাভাৱে উপলব্ধ নহয় যদিও বজাৰত উপলব্ধ কিন্তু বস্তুখিনি অলপমান কষ্টলি অলপমান দাম বেছি সেইখিনিৰ যেনে জ্যেষ্ঠমধু কখুৰ ইত্যাদি